ভাৰতীয় পৰিবহণ ব্যৱস্থা বৰ্তমান এতিয়া ইমান উন্নত নহয় আৰু চৰকাৰ যিখিনি এ এচ টি চি আছে সেই অকল গুৱাহাটীতহে পোৱা যায় বেলেগ ডিষ্টিকত পোৱা নাযায়